এইটো কি আপোনালোকে আলোচনা কৰক অঁ

সোনকালে যাই পেলাই কোন থিয়েটাৰ কোনখন থিয়েটাৰ চাব অঁ অঁ চাব লাগিব অঁ দামী ভিতৰত আছে অলপ ৰ'বা অলপ কম দামতো পোৱা যাব খাবতো লাগিব অলপমান অঁ অঁ তেতিয়াহ'লে আমাৰ এই হৰেণৰ ৰিক্সাখান ভাড়া কৰিম দিয়ক আমাৰতো হৰেণৰ ৰিক্সাখনেই ভাড়া কৰিম অঁ অঁ অঁ চাব লাগিব তহ তে ৰবিবাৰে যাম নেকি ৰবিবাৰে এতিয়া বন্ধ থাকিব আৰু চ'লিবোৰৰ অঁ অঁ অঁ সোনকালে যাম দিয়ক

লাগিবতো গোটেইখিনি চাব লাগিব অঁ অঁ অঁ অঁ হব দিয়ক আমাৰ এওঁকো ক'ম অঁ হব দিয়ক আমাৰ এই

অঁ আমাৰ আকৌ আলোচনা কৰি যাওঁ অঁ অঁ যাই ফেলে

অঁ অ গোটেইকেইটা মিলি জুলি যাম লকডাউনৰ কাৰণেতো ৰাস চাবই পাৰা নাই অঁ

দিয়ক হ'ব দিয়ক তে অঁ অঁ হ'ব দিয়ক তে এ যাম দিয়ক কম দিয়ক খবৰটো দিম মই